হাঁহ কুকুৰা ক্ষেত্ৰত পানী বহুতেই বহুতেই বেছি দৰকাৰ মানে হাঁহ হাঁহ কুকুৰা হাঁহেতো জানেই অকল পানীতে থাকে সিহঁতক পেনি বেছি পানীখিনি বেছি দৰকাৰ হাঁহক কুকুৰাটো তেনে চাউলতে যি অকমান খাই বা খালেও খাইছে নেজানো বা হ'লেও মই মই চাউল দিওঁতে বা ভাতৰ লগত দিওঁতে গৰম পানী দিওঁ সিহঁতক দানা দিওঁতে গৰম পানীত দি মিক্স কৰি হাঁহক বা কুকুৰাক খুৱাই দিওঁ ঠাণ্ডাত ঠাণ্ডাত ঠাণ্ডা পানী খালে কুকুৰা হাঁহ কুকুৰা হাঁহৰ ইনেও বেমাৰ বেছি হয় এনে মই গৰম পানী কৰি সিহঁতক দানাৰ লগত দিওঁ বা চাউলৰ লগত দিওঁ হাঁহ কুকুৰাক ধান কুকুৰাবোৰে চৰোতে যি অকণ পানী খায় পানী খাওঁতে আমিতো সেইবোৰ নেদেখো ঘৰলে আহিলে খালী মোৰ পানী যিমানখিনি পানী দৰকাৰ সেইখিনি পানী মই গৰম পানী গৰম পানী কৰি পানী সিহঁতক দানাৰ লগত দি দিওঁ দিয়াৰ পাছত হাঁহ হাঁহ বা কুকুৰা বহুত কম ভাল পায়